হেল্ল' শুনি আছোঁ যাবলৈ মনটো আছে কিন্তু যাবলৈ লগহে পোৱা নাই ঠিক আছে হ'ব দিয়া আকৌ সিহঁতে কিমান টাইমত বা ঘূৰি আহে মই আকৌ সোনকালে ঘৰত আহি পাবহি লাগিব নহয় অঁ ঠিক আছে হ'ব দে যাম বাৰু